অঁ বেংকৰ চাব চেন্টাৰ হয়নে বাৰু অঁ মোৰ বস্তু কেইটামান ল'ব লগা আছিলে আপোনাৰ দোকানত পামনে বাৰু অঁ ঘৰুৱা মানে সামগ্ৰী লগতে ধৰক সৰু ল'ৰা ছোৱালী কিছুমান বস্তু আছিলে যেনে হৰ্লিকছৰ পৰা ধৰি চেম্পু এনেধৰণে ঘৰ মানে বেলেগ কিছুমান বস্তু ল'ব লগা আছিলে গতিকে কিবা অফাৰ আছিলে নেকি বাৰু হয়

হয় হয় ঠিক আছে মই ল'ব লগা আছিল মানে গতিকে মই অফাৰটোৰ বিষয়ে আপোনাৰ পৰা জানি ল'ব বিচাৰিছিলোঁ গতিকে নিশ্চয় গ'লে লগ পাম চাগে আপোনাৰ তাত ঠিক আছে ধন্যবাদ বৰ্তমান ধন্যবাদ